ৰন্ধা সময়ত আমি বহুতো সাৱধানতা অৱলম্বন কৰোঁ ৰন্ধা সময়ত আমি চাউলকেইটা ভালদৰে ধুই পানী দি চাফা পানী দি ৰান্ধো ভাতকেইটা তাৰপিছতে দাইলখিনিও ভালদৰে ধুই মেলি এই প্ৰেছাৰত দিওঁ ভাজিখিনিও ভালদৰে শাক পাচলিবোৰ ভালদৰে ধুই মেলি কাটি বাচি ভালদৰে পৰিষ্কাৰ পৰিচ্ছন্নতাৰে আমি ৰন্ধা বঢ়া কৰোঁ তাৰপৰা আমি যেতিয়া জুইৰ পৰা সাৱধানতা আমি অৱলম্বন কৰোঁ সাৱধানতা হৈছে জুইৰ কেৰহিখন আমি ভালদৰে ভাল কাপোৰেৰে দি ধৰি ৰাখোঁ আৰু মাছ ফ্ৰাই কৰিবৰ সময়ত আমি মাছখিনি ভালদৰে ধুই মেলি মিঠাতেল অকণমান লগাই মাছটো ফ্ৰাই কৰোঁ যাতে আমাৰ গাত তেল ছিটিকনি আহি গাত নপৰেহি মাংস বনোৱা সময়ত আমি মাংসখিনি ভালদৰে ধুই মেলি তাত নিমখ হালধি মচলা আদা নহৰু আদি পিচি ভালদৰে আমি মাংসখিনি বনাবলৈ যত্ন কৰোঁ তাৰপৰা আমি দাইল বনোৱা সময়তো দাইলখিনি ভালদৰে ধুই মেলি ভালদৰে হেৰি কৰোঁ বনাওঁ তাৰপৰা আমি বেঙেনা ফ্ৰাই কৰিবৰ সময়তো আমি বেঙেনাখিনি কাটি তাৰপৰা অলপ সময় তিয়াই থৈ তাৰপৰা নিমখ অকণমান দি বেঙেনাখিনিৰ ওপৰত নিমখ অকণমান দি তাৰ কোলা অংশটো আঁতৰাই আমি ভালদৰে ফ্ৰাই কৰোঁ